ব্যৱসায়ীৰ সফল হোৱা বাতৰিবোৰে আমাক আনন্দিত কৰে আজিকালি গ্ৰাম্য অঞ্চলত বহুত ব্যৱসায় কৰে মানুহে সফলো হৈছে

ব্ৰইলাৰ পালন কৰিও বহুত মানুহ হেৰি হোৱা আছে মানুহ তেখেতসকলৰ সফলতা দেখি আমি নথৈ আনন্দিত হওঁ আমাৰ যুৱ সমাজে চাকৰিমুখী নহৈ ব্যৱসায়মুখী হোৱাটো শুভলক্ষণ

তেখেতসকল সফল হোৱাৰ লগে লগে তেখেতসকলৰ কাম বন উন্নতি দেখি বহুত

অনুপ্ৰাণিত হয় উৎসাহিত হয় তেখেতসকলে ব্যৱসায় কৰিবলৈ আগবাঢ়ে তেখেতসকলৰ সফলতাই আমাক নথৈ আনন্দিত কৰে আজিৰ ডেটত বহুত মানুহ ব্যৱসায় কৰি আছে তেখেতসকলে তেখেতসকলৰ সফলতাত অনুপ্ৰাণিত হৈ

একলগ হৈ কৃষি কৰ্ম হাঁহ পালন কুকুৰা পালন গাহৰি পালন আৰু কৃষি কৰ্মত জড়িত হৈ চব্জি লগাই তেখেতসকলৰ উন্নতিয়ে আমাক নথৈ আনন্দিত কৰে তেখেতসকল হৈছে একো একোজন আদৰ্শৱান যুৱক ব্যৱসায় কৰে তেখেতকলৰ সফলতাত বহুত যুৱক আজিকালি চাকৰিমুখী নহৈ কৃষি কৰ্ম হাঁহ পালন কুকুৰা পালন এইবোৰ ব্যৱসায়ত জড়িত হৈছে তেওঁলোক একো একোজন সকলোৰে বাবে

তেখেতসকলৰ আদৰ্শত আমি উৎসাহ দিব লাগে